অঁ হেল্ল' কোনে কৈছে বাৰু অঁ কওকচোন অঁ গেলেকী এক নং লাহন গাঁৱত লাগিছে চ'লাৰ ছিষ্টেম আচলতে নাই হোৱা বুলি ক'লে ভুল হোৱা হ'ব ভুল কোৱা হ'ব আমাৰ এই ৰাস্তাত ষ্ট্ৰীট লাইটবোৰ হৈছে বাৰু ঘৰে ঘৰে কিন্তু হোৱা নাই তেনেকৈ অঁ কাৰেণ্টতো আমাৰ ইয়াত বহুতে প্ৰব্লেম দিয়ে বতাহ বৰষুণ এজাক দিলেই আমাৰ কাৰেণ্ট দুদিন তিনি দিন কাটি থৈ দিয়ে আৰু যিহেতু আমাৰ গাঁওখন একেবাৰে পিছপৰা শ্ৰেণীৰ ন পিছপৰা অনলাইন আমি নাই কৰা নহয় কেনেকৈ কৰিব লাগিব বাৰু দাদা অঁ আমাৰ ইয়াত ইমান এইবিলাক কথা গম পোৱা নহয় নাই তেনেকৈ কোনেও কোৱা নাই আমাক বেলেগে যদি কৰিছে গম নাপাওঁ কিন্তু আমি কৰা নাই

অঁ আমাকতো সেনেকুৱা সুবিধা দিলেতো লাগেই ন ইমান কষ্ট হয় এতিয়া ল'ৰা ছোৱালী আমাৰ মোৰ দুটা ল'ৰা আছে এইকেইটা সিহঁতি মেট্ৰিক দিব এবাৰ পঢ়িবলৈ ইমান কষ্ট হয় কাৰেণ্ট গ'লে গৈ বতাহ বৰষুণ দিলেতো বহুতে কষ্ট হয় কাৰেণ্ট গ'লে পঢ়িবলৈ কষ্ট হয়

চ'লাৰখন পালেতো সঁচাকৈ আমাৰ বহুতেই আমি সুখী হ'ম বহুত মানে আমাৰ ভাল হ'ব অঁ নহ'লে এই অনলাইন কৰা দোকানত কৰিলেও হ'ব নহয় ন অঁ অনলাইন কৰা দোকানত কৈ ল'বগৈ লাগিব আমাৰ ঘৰৰ ওচৰতে দাদা এজনে কৰে অঁ আপুনি চিনি পায় নেকি সূৰ্য গগৈ অঁ তেওঁৱে কৰে কিন্তু আমাৰ ঘৰৰপৰা অলপ দূৰ হয় বাৰু গাঁৱৰ একদম ইটোমূৰতহে আছে তেওঁ দোকানখন

হয় কৰি ল'ব লাগিব এই এনেকুৱা এটা সুবিধা পালেতো আমি বহুতে ভাল হ'ব আমাৰ কাৰণে ৰাস্তাই ৰাস্তাই হৈছে অলপ অলপ দূৰত কিন্তু ঘৰে ঘৰে হোৱা নাই তাকো অঁ ষ্ট্ৰিট লাইটবোৰ হৈছে কিন্তু কিছুমান বেয়াই হৈ থাকিলে এতিয়া যিডোখৰ আন্ধাৰ সেইডোখৰ লাইটোৱে বেয়া হৈ থাকিলে বহুত কষ্টও হয় অহা যোৱা কৰিবলৈ মানুহবিলাকৰ এই আমাৰ মই আকৌ এইবোৰ ইমান ঘূৰি নুফুৰো নহয় ইমান নাজানো দেই কথাবিলাক কোনোবাই কোনোবাই কৈছে যদি নাজানো

অঁ আমি গাঁৱৰ মহিলাবিলাক লগ হৈ কৰিব লাগিব আলোচনা এটা অঁ হয় হয়

অঁ অঁ সুধিবগৈ লাগিব সুধি চাব লাগিব এনেকুৱা সুবিধা পালেতো আমি ভালেই ন আমাৰ কাৰণে কিমান ভাল হ'ব আৰু কিমানো পিছ পৰি থাকিম আমাৰ গাঁওখন ন গোটেই গাঁওখন এতিয়া পোহৰ হ'ব ভালেই হ'ব হয় হয় আছে আধাৰ কাৰ্ড বনোৱা এবছৰমানেই হ'ল অঁ আছে আছে অঁ গাঁৱৰ মানে প্ৰত্যেক ঘৰ মানুহে পাৰিব নেকি দাদা অনলাইন কৰিবলৈ

অঁ গাঁৱৰ মানুহৰ কাৰণে ক দিছে মানে ন অঁ হয় কৰিলে এই গৰমৰ দিনত বেছি হয় ফেন চলোৱা হয় যে কাৰেণ্টৰ বিল বহুত বেছিয়ে হয় কেতিয়াবা অঁ

অঁ অনলাইনটো কৰি থ'ব লাগিব ভালহে হ'ব এনেকুৱা সুবিধা পালে অঁ আমাৰ গাঁৱত মানে দুই এঘৰ মানুহৰ এই বন্ধন গোটৰপৰা লোৱা এখন চলাই আছে দুই এঘৰ মানুহত লোণ লৈ লৈছিলে কিন্তু আমাৰ ঘৰত নাই তেনেকৈ বিশেষকৈ চ'লাৰ

অঁ ঠিক আছে দিয়ক অঁ ধন্যবাদ হ'ব দিয়ক